অঁ কওক কোনে কৈছে বাৰু অঁ হয় হয় হয় কওক কোনে কোনে কৈছে বাৰু অঁ কওক

অঁ কেতিয়ালৈ বাৰু অঁ ঠিক আছে বাৰু অঁ আপোনালোকে অঁ পাৰিম বাৰু আপোনালোকে হেৰিটো পঠিয়াব খালী গোহাৰিখন আপোনলোকৰ গোহাৰিখন পঠিয়াই দিব নহ'লে ডেটটো মোৰ মনত নাথাকিব নহয়

ধন্যবাদ ধন্যবাদ